আপুনি নতুন ব্যৱসায় কৰাৰ আৰম্ভ কৰাৰ লগত জড়িত ফৰ্মেলিটিসমূহ বৰ্ণনা কৰিব পাৰে নেকি হয় মই পাৰোঁ আমাৰ এখন নতুনকৈ ব্ৰইলাৰ ফাৰ্ম এতিয়া মানে খুলি মেলি ইয়াত এতিয়া ব্ৰইলাৰ ব্যৱসায় কৰিছোঁ অলপ মানে তাত আমি বহুতখিনি বহুতখিনি টকা পইচা খৰচ কৰিবলগীয়াও হৈছে ফাৰ্মখন এতিয়া পুহি আমাৰ এতিয়া পোৱালি সোমাই আছে বাৰশ ষাঠিটা পোৱালি সোমাই আছে সেইখিনি সেইখিনি আপডাল কৰোঁতে বহুত কষ্টও হয় আমি তাত বহুত এইখিনি আমি কোম্পানীৰপৰা লৈছোঁ কোম্পানী কোম্পানীয়ে আমাক বাৰশ ষাঠিটা ব্ৰইলাৰ দিছিলে ব্ৰইলাৰ পোৱালি দিছিলে তেতিয়া সেইখিনি আমি যত্ন ভালদৰে লৈ আছো লৈ আছো আমাৰ পোৱালিখিনি এতিয়া এক কেজি এক কেজি ওপৰত হৈও মানে এতিয়া দুই দুই কেজি দুই কেজি হৈছেগৈ ব্ৰইলাৰখিনি আমৰ এতিয়া নিব পৰা হৈ হৈছেগৈয়ে আমাৰ এইখিনি কাম এইখিনি কৰোঁতে যথেষ্টখিনি কষ্টও হয় যিহেতু এটা ব্যৱসায় কৰিবলৈ হ'লে কষ্ট হ'বই আমি এতিয়ালৈকে আমি ব্যৱসায় এই ব্যৱসায়টো আৰম্ভ কৰা ছমাহ সাতমাহ হৈছে আমি তেওঁলৈকে এইবাৰে সৈতে তিনিবাৰ আমি পোৱালি ভহৰাইছোঁ পোৱালিখিনি আমি ঘৰতে আপডাল কৰোঁ আমাৰ মা মা লাগি মা লাগি থাকে লগতে আমাৰ ভণ্টি দুজানী কেতিয়াবা অলপ বেছি অসুবিধা হ'লে মা মানুহো লগাওঁ সেইখিনি আমাৰ আমি তেতিয়া পোৱালিখিনি লৈ লৈ যোৱা হ'ব পঁয়ত্ৰিছ দিন নহ'লেও সাতত্ৰিছ দিনত পোৱালিখিনি লৈ যায় আমাৰ ফাৰ্মখন বনাওঁতে যথেষ্টখিনি সামগ্ৰী দৰকাৰ হৈছে বাঁহ টকৌ পাত এইবিলাক বস্তু আমাৰ টকৌ পাত এইবিলাক চব কিনি আনিবলগীয়া হৈছে বাঁহখিনি কিন্তু কিনি আনিব লগা হোৱা নাই যিহেতু বাঁহ আমাৰ ঘৰতে আছে বাৰী বাৰীৰ বাঁহেৰে আমাৰ ঘৰতো সাজিছে ঘৰটো বনাওঁতে আমাৰ মানুহ বেলেগ মানুহে বনাইছিলে আমাৰ ঘৰৰ মানুহে বনোৱা নাই সেইখিনি তাতো টকা পইচা সেই বনোৱা মানুহকেইজনকো টকা পইচা যথেষ্টখিনি দিবলগীয়া হৈছে ব্যৱসায় বুলি ক'লে অকল আমি অকল ব্ৰইলাৰে আৰম্ভ ব্ৰইলাৰ ব্যৱসায় বুলিয় নহয় যিকোনো ব্যৱসায় আমি আৰম্ভ কৰিব পাৰোঁ কিন্তু আমি এতিয়া যিহেতু সকলোৱে আজিকালি সকলোৰে ব্যৱসায় পাতিৰ ক্ষেত্ৰত বেলেগ বেলেগ আছে কাৰণে আমাৰ ব্ৰইলাৰ ব্ৰইলাৰ ব্ৰইলাৰটোৱে পুহিব ল'লে

বিশেষকে ব্ৰইলাৰ পোৱালিবিলাকক আমি ব্ৰইলাৰবিলাক পোৱালিবিলাক যেতিয়া আমি পুহিবলৈ আনোতেই আমি সময় মতে পানী পানী দিব লগা হয় দানা দিবলগীয়া হয় দানা পানী দৰ দানা আমি আমি পানী তিনি দিনটোত তিনিবাৰ দিওঁ ৰাতিপুৱা এবাৰ তিনিটামানত এবাৰ আৰু ৰাতি এবাৰ আঠটামানৰ আগতে আমি পানী দি শেষ কৰোঁ মই শেষ কৰোঁ আৰু আমি ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্মখনখিনি আমি আমি বহুতখিনি আমি জ্ঞান লাভ কৰিছোঁ যে মানুহৰ এটা পৰিয়াল চলিবলৈ হ'লে এখন ফাৰ্ম চলাবলৈ হ'লে কিমান কষ্ট হয় সেইখিনি আমি গম পাই আছো এতিয়া ব্যৱসায় আৰম্ভ কৰিবলৈ আমাক বহুত মূল বহুত মূলধনৰ প্ৰয়োজন বুলি ভাবোঁ কাৰণ আমাৰ ফাৰ্মখন খুলিবলৈ আমাক আমাৰ এক লাখৰ ওপৰত পইচা দৰকাৰ হৈছিল আৰু তেনেদৰে আমাৰ ফাৰ্মখন খোলোঁতে এক লাখমান পইচা খৰচ কৰি আমাৰ ফাৰ্মখন খুলিছিল আৰু এতিয়া আমি সেই ফাৰ্মখনতে পোৱালি ভৰাই আছো পোৱালি ভৰাই আমি জীৱিকা নিৰ্বাহ কৰি আছো ব্যৱসায় অকল ব্যৱসায় যে আমি ফাৰ্মখন নহয় ব্যৱসায় আমি বহুত ধৰণৰ ব্যৱসায় কৰিব পাৰোঁ আমি গাহৰিও পুহিব পাৰোঁ হাঁহ কুকুৰাও পুহিব পাৰোঁ হাঁহ কুকুৰা ব্যৱসায় আৰু বেলেগ বেলেগ ধৰণৰ ব্যৱসায়ো কৰিব পাৰোঁ আমি তাঁত বয়ো ব্যৱসায় কৰিব পাৰোঁ সেইবিলাক সকলো কাম কৰিবলে আমাক এক বৃহৎ মূলধনৰ প্ৰয়োজন কাৰণ তাঁত ববলৈ হ'লেও আমাক সূতা দৰকাৰ হ'ব গাহৰি পুহিবলৈও হ'লেও আমাক গাহৰি পোৱালিকেইটা কিনিবলৈ আমাক পইচা লাগিব গাহৰি ফাৰ্মখন বনাবলৈও আমাক পইচা লাগিব ঠিক তেনেদৰে হাঁহকেইটা পুহিবলৈও আমাক এটা হাঁহৰ গঁৰাল লাগিব তাত সেইটো বনাওঁতেও আমাক পইচা পাতি দৰকাৰ হয় সকলো ব্যৱসায় কৰোঁতেই সকলো ব্যৱসায়তে আমাক এক বৃহৎ বৃহৎ মূলধন প্ৰয়োজন হয় সেই ব্যৱসায়টো কৰিবলৈ আমাক ম প্ৰয়োজন হোৱা ধনখিনিৰপৰাই আমি এটা তাতকৈ বৃহৎ মূলধন পাব পাৰোঁ এখন দোকান খুলি ব্যৱসায় কৰিবলৈ হ'লেও গেলামালৰ দোকান খুলি ব্যৱসায় কৰিবলৈ হ'লেও তাত আমাক পইচা পাতি লাগিব এক বৃহৎ মূলধন লাগিব প্ৰথমতে আমি দোকানখন খোলোঁতে দোকানখন খুলিবলৈ বনাবলৈ আমাক বাঁহ বাঁহৰ দৰকাৰ হ'ব যদি পকা বনায় তেতিয়া আমাক ইটা বালি দৰকাৰ হ'ব টিং দৰকাৰ হ'ব সেইখিনি কিনি আনিবলৈও আমাক এক এক বৃহৎ মূলধন প্ৰয়োজন হ'ব কিন্তু সেইখিনি টকাৰ সেইখিনি মূলধন আমি খৰচ কৰি ব্যৱসায়টো কৰাৰ পিছত আমাৰ আমাৰ হাতলৈ আৰু অন্য এক বৃহৎ মূলধন আহে আৰু আমি তেনেদৰেই আমি আমি আমি তেনেদৰেই আমি দৰিদ্ৰ মানুহসকলে জীৱন যাপন কৰি এক দৰিদ্ৰৰপৰা দৰিদ্ৰৰপৰাই এক দুখীয়া পৰিয়ালৰপৰাই অলপ ধনীলৈ যাব পাৰি ঠিক ঠিক তেনেদৰে আমাৰো ফাৰ্মখন খুলি বহুতখিনি আমি কথা শিকিছোঁ আমাৰ আমাৰ ব্যৱসায় আমাৰ ব্যৱসায়টো এতিয়া আমাৰ ফাৰ্মখনতে ব্ৰইলাৰ নোসোমোৱাও বুলি কয়ও বেলেগ পুহিবও পাৰোঁ কুকুৰা ভৰাবও পাৰোঁ আমি এতিয়া কোম্পানীৰপৰা ভৰাই আছো পোৱালি কিন্তু আমি কোম্পানীৰপৰা নোসোমায়ও আমি নিজে পইচা পাতি খৰচ কৰিও আমি পোৱালি ভৰাব পাৰোঁ পোৱালিখিনি ভৰোৱা আমাৰ পোৱালিখিনি ভৰাওঁতে এখন ফৰ্ম ফিল আপ কৰিবলগীয়া হয় এগ্ৰমেণ্ট কৰিবলগীয়া হয় য'ত আমি ছাইন কৰিবলগীয়া হয় ঠিক তেনেদৰে তাত আমি নিজে নিজে যদি নিজৰ টকা পইচাৰে যদি আমি পোৱালিখিনি ভৰাব পাৰোঁ আমি দানা পানী যদি খৰাব পাৰোঁ তেতিয়া আমাৰ আমাৰ যোৱা পইচাখিনিকৈ আমাৰ আমালৈ অলপ বেছি লাভ আহিব কাৰণ তেতিয়া আমি কোম্পানীয়ে কোম্পানীয়ে আমাৰপৰা ব্ৰইলাৰবিলাক কেজিত খুব বেছি দহ টকা তেনেদৰেই দিয়ে কিন্তু তেতিয়াতো আমি কেজিতে এক কেজিতে আমি বহুতকেইটকা পইচা পাব পাৰোঁ